মই আচলতে চৰিত্ৰবোৰ বাস্তৱ দেখা বাস্তৱ পৃথিৱীখনৰ পৰাই লওঁ আমি লগ পোৱা বিভিন্ন মানুহ বিভিন্ন বিশেষকৈ মই যুৱপ্ৰজন্মৰ শিশুসকলৰ ওপৰত মোৰ আগ্ৰহটো বেছি আৰু শিশুসকলৰ বিভিন্ন কেৰেক্টাৰিষ্টিকছ বিভিন্ন চৰিত্ৰ মই পৰ্যবেক্ষণ কৰোঁ আৰু সচৰাচৰ আমি দেখি থকা আমি লগ পোৱা বিভিন্ন ঠাইত লগ পোৱা বিভিন্ন ল'ৰা ছোৱালীবিলাকৰ কেৰেক্টাৰ ল'ৰা ছোৱালীবিলাকে কি কৰি ভাল পায় কোনটো ল'ৰাই কোনটো দিশত জড়িত লৈ ভাল পায় কোনটো ল'ৰাই পঢ়ি ভাল পায় কোনটো ল'ৰাই ছবি আঁকি ভাল পায় কোনটো ল'ৰাই নাটক কৰি ভাল পায় কোনটো ল'ৰাই গান গাই ভাল পায় কোনটো ল'ৰাই পঢ়ি ভাল পায় ইত্যাদি পৰ্যবেক্ষণ কৰোঁ আৰু ল'ৰাবিলাকে কেনেকৈ থাকি ভাল পায় কোনটো পৰিৱেশত থাকি ভাল পায় কোনটো পৰিৱেশত কোনটো পৰিৱেশত ল'ৰাবিলাকে এডজাষ্ট হয় এইবিলাক কথা পৰ্যবেক্ষণ কৰি ভাল পাওঁ আৰু এইবিলাকৰ ওপৰতে আমি আচলতে একোটা একোটা চৰিত্ৰ সৃষ্টি কৰোঁ আৰু তেনেকৈ আমি লিখোঁ আৰু ল'ৰাবিলাকে আৰ্থ সামাজিক যিটো পৰিস্থিতি কেনেকুৱা আৰ্থ সামাজিক পৰিস্থিতিত ল'ৰাবিলাকৰ মানদণ্ড উন্নত হ'ব কাৰণ মই নিজেও ভাবোঁ যে ল'ৰা ল'ৰা আমি যদি ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত যদি উজ্জ্বল কৰিবলৈ বিচাৰোঁ ল'ৰা ছোৱাকীখিনিক যদি আমি এখন সুস্থ সমাজ দিবলৈ বিচাৰোঁ আমাৰ পৰিৱেশটো ভাল হ'ব লাগিব আৰু ল'ৰা ছোৱালীখিনি ভাল হোৱা মানেই দেশখনৰ ভৱিষ্যত ৰাজ্যখনৰ ভৱিষ্যত আমাৰ নিজৰ অঞ্চলটোৰ ভৱিষ্যত ভাল হ'ব গতিকে ল'ৰা ছোৱালীখিনি আৰু উঠি অহা প্ৰজন্মটোৰ ওপৰত মই খুব গুৰুত্ব দিওঁ আৰু উঠি অহা প্ৰজন্মৰ সকলো কাম উঠি অহা প্ৰজন্মটোক লৈয়ে মই কৰিব বিচাৰোঁ আৰু উঠি অহা প্ৰজন্মটো যদি আমি আৰু সঠিক দিশত এটা সঠিকভাৱে আমি যদি আগবঢ়াই লৈ যাব পাৰোঁ উঠি অহা প্ৰজন্মটোক আমি ভাবোঁ আমি এখন সুস্থ সমাজ গঢ় দিব পাৰিম আৰু তাৰ ওপৰতে মই লিখা মেলা কৰোঁ কেনেকৈ আমি আমাৰ পিতৃ মাতৃসকল আমাৰ অভিভাৱকসকল আমাৰ অঞ্চলটোৰ চুবুৰীয়াসকলে ল'ৰা ছোৱালীবিলাকৰ লগত কেনে কেনেকুৱা আচৰণ কৰা উচিত ল'ৰা ছোৱালীবিলাকক কোনটো পৰিৱেশত ল'ৰা ছোৱালীবিলাক থকা উচিত কেনেকৈ কোনটো পৰিৱেশলৈ ল'ৰা ছোৱালীবিলাক যোৱা উচিত কেনেকৈ কোনটো পৰিৱেশত কোনটো পৰিৱেশ ল'ৰা ছোৱালীবিলাকক দিয়া হৈছিল ঘৰখনৰ পৰিৱেশ ল'ৰা ছোৱালীবিলাকক দিয়া উচিত আৰু জন্মৰ আগৰ সময়ছোৱাত এজন সন্তান যেতিয়া মাকৰ গৰ্ভত থাকে তেতিয়া কেনেকুৱা এটা পৰিৱেশত মাকজনী মাকগৰাকী থকা উচিত আৰু বাল্য অৱস্থাতে আমি ল'ৰা ছোৱালীবিলাক কেনেকুৱা এটা পৰিৱেশ দিয়া উচিত বিদ্যালয় বিলাকত আমি কেনেকুৱা এটা পৰিৱেশ আমি ক্ৰিয়েট উচিত কেনেকুৱা এটা পৰিৱেশত ল'ৰা ছোৱালীবিলাকক অধ্যয়ন কৰোৱা উচিত ইত্যাদিবিলাকৰ ওপৰত খুব তত্বগধুৰ কথা বিশ্লেষণ কৰি মই ভাল পাওঁ আৰু তেনেকুৱাবিলাকৰ ওপৰতেই আমি কিছু অধ্যয়ন কৰোঁ আৰু তাৰ ওপৰতেই লিখিবলৈ চেষ্টা কৰোঁ আৰু কিমান দূৰ সফল হ'ব পাৰিছোঁ নেজানো কিন্তু লিখি আছোঁ ভৱিষ্যতেও সেইবিলাকৰ ওপৰতেই লিখি থাকিম ল'ৰা ছোৱালীবিলাকৰ উজ্জ্বল উজ্জ্বল হোৱাটো আমি কামনা কৰোঁ ল'ৰা ছোৱালীবিলাক ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতটো উজ্জ্বল হ'লেই আমাৰো ভৱিষ্যত উজ্জ্বল আমাৰ দেশখনৰ ভৱিষ্যত উজ্জ্বল আমাৰ অঞ্চলটোৰ ভৱিষ্যত উজ্জ্বল কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ধৰণীস্বৰূপ কাইলৈ দেশৰ নাগৰিক গতিকে শিশুসকলৰ ওপৰত আমাৰ বহুত কাম কৰিবলগীয়া আছে আজি উঠি অহা যুৱচামটো আজি আজি আমি চবতে কওঁ যে যুৱ উশৃংখল হৈছে যুৱকসকল বিশৃংখল হৈছে যুৱকসকল যুৱকসকল উশৃংখল কিয় হৈছে যুৱকসকল বিশৃংখল কিয় হৈছে আমি এই ওপৰত বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে তাৰ ওপৰত আমি আমাৰ অভিভাৱকসকলৰ আমাৰ ছ'চাইটিখনৰ আমাৰ সমাজ ব্যৱস্থাটোত আমাৰ কি কৰণীয় আছে তাৰ ওপৰত মই কিছু পৰ্যবেক্ষণ কৰিব বিচাৰোঁ আৰু তাৰ ওপৰতে কিছু কথা লিখিব মেলিব বিচাৰোঁ আৰু তাৰ ওপৰতে মই চৰিত্ৰ আচলতে নাটক বা বিভিন্ন ধৰণৰ লিখা মেলা তাৰ পৰাই চৰিত্ৰ নিৰ্বাচন কৰোঁ আৰু কোনো কাল্পনিক নহয় বাস্তৱ বাস্তৱ সমাজখনত দেখি থকা বিভিন্ন চৰিত্ৰৰ ওপৰতে মই আচলতে বিভিন্ন চৰিত্ৰ সৃষ্টি কৰোঁ আৰু তেনেধৰণেই মই লিখা মেলা কৰোঁ আৰু ভৱিষ্যতেও তেনেধৰণেই তেনে তেনেকুৱাবিলাক আলমতে লিখা মেলা কৰি থাকিব পাৰিম বুলি মই আত্মবিশ্বাসী